মই এটা লেপটপ কিনিছোঁ এইছ পিৰ আৰু লেপটপটোৱে এতিয়ালৈকে যথেষ্টখিনি মানে সহায় কৰিছে মোৰ লেপটপটো যথেষ্ট ভাল চলি আছে আৰু অইন লেপটপৰ নিচিনা ইয়াৰ মানে কোনো ধৰণৰ অসুবিধা মই পোৱা নাই হয় নিশ্চয়কৈ বিল্ড কোৱালিটি অলপ ইম্প্ৰুভ্ড হ'ব পাৰিলে হয় কিন্তু এতিয়ালৈকে বেলেগ কোনো ধৰণৰ মই অসুবিধা পোৱা নাই আৰু মই সকলোকে এইটো ৰিকমেণ্ড কৰিম